অঁ হেল্ল' দাদা অঁ মই যে আপোনাক এই ডাকঘৰ চাৰিআলিলৈ আহিবলৈ কৈছিলোঁ হয় আপুনি ডাকঘৰ চাৰিআলি পালেহি নেকি অঁ মই মানে সেই নাহৰবাৰী চাৰিআলি পালোঁহি অঁ এইখিনিতে আহিবলৈ লগৰ এজন পালোঁ বাইকতে উঠি আহিলোঁ আপুনি মোক এই নাহবাৰীৰ পৰাই লৈ নাহবাৰী চাৰিআলিৰ পৰাই লৈ যাব পাৰিবনে

নহয় মানে মই আহোঁতে এইখন যে বাইকখন লগ পালোঁ বাইকখন পোৱাৰ কাৰণে মই বাইকতে উঠি গুচি আহিলোঁ সিও জোৰ কৰিলে মই সেইকাৰণে উঠি গুচি আহিলোঁ এই একো নহয় আপুনি আহক সেইখিনিৰ পৰানো কিমানকণ দূৰ

এতিয়া আপুনি আহিব নে কি অঁ হয় নেকি ঠিক আছে মই ৰৈ দিছোঁ অকণমান দেৰি আপুনি সোনকালে খালি আহিবলৈ চাওক আৰু আপুনি চিনি পায় নহয় নাহবাৰী চাৰিআলিটো

ঠিক আছে আপুনি তেতিয়া আহক মই এইখিনিতে ৰখিছোঁ আপুনি আহি পেলাহি মোলৈ ফোন কৰিব থিক আছে বেয়া নাপাব খালি মই হেৰি বাইকখন পোৱাৰ কাৰণেহে গুচি আহিবলগীয়া হ'ল

ঠিক আছে আপুনি আহক তেতিয়া নাহৰবাৰী চাৰিআলিলৈকে মই ৰখি আছোঁ আপুনি আহি পাই মোক ফোন কৰিব ঠিক আছে অঁ হ'ব দিয়ক বেয়া নাপাব খালি দেই অঁ অঁ